হেল্ল' দীপক কি খবৰ মোৰো ভালেই আৰু অঁ অঁ খালোঁ তুমি খালা অঁ গভাৰ্মেণ্ট জবৰ কিবা এপ্পলাই কৰিছানে অঁ অঁ হয় নেকি মইও ভৰ্তি কৰাইছোঁ অঁ সেইটোৱে আৰু সেইটো লৈ ইমান প্ৰব্লেম অঁ সেইটোৱে ভাবি আছোঁ আৰু গোটেই কেইটা চাকৰিতে এপ্পলাই কৰি আছোঁ আজিকালি ইমানকৈ নোলাইয়ো ওলালেও ইমান মানুহ আৰু বহুত বেছি কম্পিটিশ্যন অঁ সেইটো কাৰণে আমাৰ ইমান সমস্যা হৈ আছে আৰু আৰু কিহৰ কিহৰ কাৰণে এপ্পলাই কৰিবা তুমি

অঁ ঠিকেই আছে এপ্পলাই সবতে কৰি থাকিব লাগে সেইটোৱে সেইটো আশা কৰিয়ে মই সবতে এপ্পলাই কৰি দিওঁ আৰু

অঁ এপ্পলাই কৰি আছোঁ বাৰু এতিয়া পিছলৈ আৰু কি কি আহে বা ৰে'লৱে' চেলৱে'টো ট্ৰাই কৰিম আৰু অঁ ঠিকে ভাবিছা অঁ দিয়া অঁ ঠিক আছে দিয়া